গছবোৰ উন্নত কৰিবৰ বাবে পঞ্চায়তৰ বা বিভিন্ন ধৰণৰ সাৰৰ দোকানীৰ পৰামৰ্শ হয়তো মই সাৰৰ দোকানত গৈ গছবোৰৰ কিয় তেনেকুৱা হৈছে পৰামৰ্শ লওঁ নহ'লে মই ফেচবুকত কিছুমান গ্ৰুপ বা চ'চিয়েল মিডিয়াত কিছুমান গ্ৰুপ বিচাৰি লওঁ য'ত ফুলবিলাকৰ কথা দিয়া থাকে সেইবোৰ কথাৰ পৰাই জানি লওঁ যে ফুলবোৰ কিয় বেয়া হৈছে বা কি কি সাৰ দিম বা গছবোৰত কি কৰিম সেইবিলাক তাৰপিছত সাৰ কিনি আনি তাত সাৰ দিওঁ পৰামৰ্শ মই যিসমূহৰ মানুহৰ ঘৰত বহুত বেছি খেতি আছে বা ফুলৰ বাগিচা আছে তেওঁলোকৰ পৰাও পৰামৰ্শ লওঁ যাতে তেওঁলোকে মোক পৰামৰ্শ দিব পাৰে ফুলটো কেনেদৰে কৰিব পাৰে তেওঁলোকৰ পৰা গম পাম যেতিয়া ফুলবোৰ ফুলবোৰ কেনেকৈ বনায়